আচলতে এজন ব্যক্তিয়ে যেতিয়া পোনপ্ৰথমে মানে নতুনকৈ ছবি আঁকিবলৈ শিকে তেওঁলোকে ভালেকেইটা দিশৰ ওপৰত গুৰুত্ব দিয়া উচিত পোনপ্ৰথমে তেওঁলোকে যিখন ছবি আঁকে সেই ছবিখনৰ যিটো প্ৰকৃত বস্তু ধৰিলওক ঘৰ এটা আঁকিছে ঘৰটো কেনেকুৱা এটা আকৃতি আৰু মানে সেই বস্তুটোৱে বহীখনত আঁকিলে কেনেকুৱা হয় সেইটোৰ ওপৰত শিকিব লাগিব আৰু আঁচৰ ব্যৱহাৰ পেঞ্চিল ৰবৰৰ ব্যৱহাৰ সেইবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মই দেখা যাওঁ যে পোনপ্ৰথমে যেতিয়া ছবি শিকোঁৱা হয় আৰ্ট স্কুলবিলাকত তেওঁলোকক স্কেল ব্যৱহাৰ কৰিবলৈ দিয়া নহয় আচলতে স্কেল ব্যৱহাৰ কৰিবলৈ দিয়াতো তেওঁলোকে ভাবে যে মানে এইটো এটা ভাল নহয় কিন্তু আচলতে স্কেল ব্যৱহাৰ কৰিবলৈ দিব লাগে যাতে যিখিনি ষ্টুডেণ্ট আছে সেইখিনিয়ে যাতে শিকিব পাৰে বিষয়বস্তুৰ গভীৰতালৈ যাব লাগে সেইটোৰ ওপৰত সবতকৈ গুৰুত্বপূৰ্ণ দি আৰু ধৈৰ্য্য শক্তি থাকিব লাগিব যিকোনো কলাৰ বাবে ধৈৰ্য্য শক্তি অতি প্ৰয়োজনীয় বিশেষকৈ ছবি চিত্ৰকলাৰ দৰে বস্তুৰ বাবে গতিকে এইখিনিয়ে মূল বস্তু আৰু এইখিনি যদি ভালদৰে আয়ত্ব কৰি লয় গতিকে তেওঁলোকৰ ছবিসমূহ ভাল হৈ উঠিব